হেল্ল' এটম'স্ফেয়াৰ লঞ্চ ক্লাব হয় মই ডিব্ৰুগড় দুৱাৰা চুকৰ পৰা ক'লো মোৰ নাম বনীছা শইকীয়া মোক এটা বাৰ্থডে পাৰ্টিৰ বাবে কিছুমান খাদ্যবস্তুৰ প্ৰয়োজন হৈছে বাৰ্থডে কাইলৈ একত্ৰিছ জানুৱাৰীত বাৰ্থডে পাৰ্টিটো ঘৰতে এৰেচ এৰেঞ্জ কৰা হৈছে আৰু সেইবাবে কিছুমান খাদ্য বস্তুৰ প্ৰয়োজন আৰু সেয়ে মই অৰ্ডাৰ দিবৰ বাবে আপোনালৈ ফ'ন কৰিছোঁ খাদ্য বস্তুৰ ভিতৰত চাওমিন নান চিকেনৰ কিছুমান আইটেম তেনেকৈ মই দিব বিচাৰিছোঁ খুব বেছি বিছ পঁচিছজনমান ব্যক্তিৰ বাবে অৰ্ডাৰটো দিব বিচাৰিছোঁ বিছ প্লেট নান আৰু যিহেতু এক প্লেটত নানত হয়তো দুটাকৈ থাকিব নহয়নে হয় বিছ প্লেট নান লাগিব আৰু পঁচিছ প্লেট চাওমিন চাওমিনটো চিকেন চাওমিনৰ ভিতৰত আপুনি দহ প্লেট চিকেন চাওমিন দিব আৰু দহ প্লেট আপুনি পনীৰৰ চাওমিন পনীৰ থাকিলে ভাল হয় কাৰণ ভে'জ আছে কিছুমান কিছুসংখ্যক আলহী ভেজ আছে সেইবাবে তেনেকৈ দিব আৰু চিকেনৰ আইটেমটোৰ ভিতৰত চিকেন ক'ছা বুলি এটা থাকে সেই আইটেমটোও দিব কিয়নো কিছুসংখ্যক লোক চিকেনৰ প্ৰতি অলপ তেওঁলোকৰ ৰাপ আছে গতিকে সেইবাবে সেই চিকেন ক'ছাটো দিব আৰু পনীৰৰ চিলি পানীৰ হ'ব নেকি বাৰু চিলি পনীৰ তিনি প্লেট মান দি দিব আৰু ড্ৰিংকছৰ ভিতৰত ক'ক দি দিব পাৰে দুটা পঠিয়াই দিব তেনেকৈ একেবাৰে আপোনালোকৰ তাতে অৰ্ডাৰটো দি দিওঁ বুলি ভাবিছোঁ কাৰণ সুকীয়া সুকীয়াকৈ বস্তুবিলাক আনি থাকিবলৈও অসুবিধা সেইবাবে ড্ৰিংকছৰো আপোনাৰ তাতেই অৰ্ডাৰটো দি দিছোঁ এইকেইটাই লাগিব আৰু ডিজাৰ্ট হিচাপে দুটা ভেনিলা পেষ্ট্ৰি আচলতে দুটা ভেনিলা পেষ্ট্ৰি আৰু বাকী দহটা পোন্ধৰটামান চকলেট পেষ্ট্ৰি আৰু পাঁচটা আপুনি ৰেড ভেলভেটৰ যিটো কেক থাকে নহয় জানোঁ কেকৰ মানে হয় ৰেড ভেল ভেল পাম নহয় হয় হয় ৰেড ভেলভেটৰ খুব বেছি চাৰি পাঁচ পিচমান দি দিব কাৰণ গোটেই কেকটো নালাগে গতিকে একেইটাই লাগিছিল আৰু কাইলৈ পাঁচটা বজাত পাঁচটা বজাত যাতে পাই যাওঁ আৰু বস্তুখিনি তাৰ আগতেই আপোনালোকে দিয়াৰ ব্যৱস্থাটো কৰিলে ভাল পাম আৰু যিহেতু ইমানকেইটা বস্তু অৰ্ডাৰ কৰিছোঁ গতিকে আপোনালোকে মিনিমাম ফিফ্টিন পাৰ্চেন্টটতো ডিছকাউন্ট দিব ছাগে নহয়নে আশা কৰিছোঁ ডিছকাউন্টটো পাম আৰু আপোনালোকক এই যিটো পেমেন্ট সেইটো মই এডভাঞ্চ হিচাপেও কৰিব পাৰোঁ আৰু এডভাঞ্চ দিবলগীয়া হ'লে মই অনলাইন পেমেন্ট কৰি দিব পাৰোঁ যদি গোটেই পেমেন্টটোও কৰি দিবলগীয়া হয় তেতিয়াও কৰি দিম খালী মাত্ৰ আপোনালোকে এটা বস্তু চাব যে যাতে বস্তুখিনি সময়মতে আহি পায় কাৰণ গেষ্ট আহি ৰৈ থাকিলে মোৰো অসুবিধা হয় গতিকে যিহেতু কাইলৈ সকলোকে মাতি যদি গেষ্ট ৰৈ থাকিবলগীয়া হয় মোৰ অসুবিধা হয় গতিকে আশা ৰাখিছোঁ আপোনালোকে সময়মতে দিব ধন্যবাদ